হয় মই যদি বেলেগ এখন দেশত সুবিধা পাওঁ তেনেহ'লে মই আমেৰিকাৰ নামেই ল'ম আৰু সেইখনৰ বিশেষকৈ ইয়াৰ ব্যৱস্থা আৰু তাৰ ব্যৱস্থা মোৰ জানিবলৈ বহুত মানে মই ইচ্ছুক আৰু তাৰ সকলো ধৰণৰ পৰিৱেশ মোৰ জানিবলৈ বিৰাটেই মন যায় আৰু চহৰখন চাবলৈ দেশখন চাবলৈ বিভিন্ন হেপাঁহ আছে